অঁ আপোনাৰ হেৰি দোকান খোলা আছেনে অঁ মই বস্তুকেইটামান দৰকাৰ হৈছিলে মোৰ মোক আদা লাগে এপোৱা তাৰপৰা আৰু ৰচুন এপোৱা লাগে তাৰ পাছত পিঁয়াজ আধা কেজি লাগে তাৰ পৰা গোটা মচলা গোটা মচলা লাগে দহ টকা আৰু মিট মচলা পেকেট লাগে চাৰিটামান জিৰা পেকেট চাৰিটা আৰু অঁ অঁ চব্জি চব্জি লাগে চব্জি দিব আপুনি কবি এক কেজি তাৰপৰা আৰু লাই দিব এক কেজি তাৰপৰা ধনিয়া দিব এমুঠি আৰু বেঙেনাও দিব বেঙেনা দিব এক কেজি বেঙেনা এক কেজি দিব তাৰপৰা আকৌ কচু দিব এক কেজি তাৰপৰা অঁ আছে অঁ খানা আছে অঁ খানা কাৰণে লাগে অঁ ওচৰতে হ'ব অঁ ওচৰতে খানা আছে ডিচেম্বৰৰ খানা অঁ হয় হয় লাষ্ট ডিচেম্বৰ খানা তাৰপৰা আৰু হেৰিও দিব আলু দিব আলু তিনি কিলোমান দিব দাইল এক কেজিমান দিব অঁ আৰু হেৰি দিব কি কয় বেঙেনা ক'লোঁ নহয় বেঙেনা দিবলৈ অঁ অঁ আৰু বন্ধাকবি দিব চলাদৰ কাৰণে আৰু বিলাহী দিব এক কেজিমান আৰু ৰঙৰ পেকেট দিব ৰংৰ পেকেট এটা দিব তাৰপৰা আকৌ নিমখৰ পেকেট এটা দিব হয় হয় ওচৰৰ লগৰ লগৰখিনি লগতে খাব লাগিব

আৰু দোকানৰ আৰু বস্তু হেৰি দিব বাকী মানে আৰু আৰু কি কি আছে কওকচোন কি কি আছে আৰু অঁ অঁ মিঠাতেলো দিব এক লিটাৰ আৰু পাচলি আৰু যি যি আছে দিব আৰু

আৰু দোকানত কি কি বিকে আপোনালোকৰ দোকানত অঁ আৰু চাহপাতৰ দি দিব আধা কেজি অঁ গেলামালত কি কি বস্তু আছে আৰু দিব আৰু

খানাটো খাব লাগিব আজি সোনকালে লাষ্ট ডিচেম্বৰ বুলি আৰু অঁ অঁ আপোনালোকৰফালে খালে নাই খানা

আমাৰ আজি লৈছোঁ আৰু খাবলৈ অঁ অঁ অঁ অঁ অঁ মাছ দিয়ে খাব লাগিব খানাটো ঠিক কৰি থকা হৈছে আৰু এতিয়া বজাৰখন কৰিবলৈ আছে আৰু অঁ বজাৰ অঁ মই এই যাব লাগিব আনিবলৈ সেইকাৰণে সুধি লৈছোঁ আৰু কি কি অঁ পঠিয়াম মানুহ অঁ অঁ অঁ অঁ মানুহ পঠিয়াব লাগিব দি দি দি পঠিয়াব মচলা চববিধৰে দিব

তেজপাটো দি দিব আৰু কচু চচু চব দি দিব ধনিয়া দি দিব কচু ধনিয়া দাইল অঁ গাজৰো দি দিব

চবৰে অলপ অলপ দি দিব আৰু অঁ হ'ব তেতিয়াহ'লে দিয়ক ঠিকে অঁ অঁ হ'ব দিয়ক তেতিয়াহ'লে অঁ অঁ